হয় মই দিছোঁ পেইণ্টিং বা হাতেৰে বনোৱা কাৰ্ড মই দিছোঁ মই মানে হেৰিৰে বনাইছিলোঁ এনেকুৱা হাৰ্ডবোৰ্ডবিলাক যে থাকে মানে কাৰ্টুনৰ যোনবোৰ কাৰ্টুন থাকে ন সেইবোৰ কাটি কাটি তাৰ ওপৰত মই কভাৰ কৰি ৰং বিৰঙৰ কাগজেৰে তাৰ ওপৰত লিখা কিছুমান তেনেকৈ লেখি ফটো লগাই মই তেনেকৈ উপহাৰ দি পাইছোঁ আৰু সেইবোৰ বহুত আবেগিক কাৰণ সেইবোৰত নিজৰ এটা ইমোশ্য়ন জড়িত হৈ থাকে নিজে হাতেৰে লিখা হয় হাতেৰে বনোৱা হয় কষ্ট কৰি সেইটো কাৰণে মই ভাবোঁ যে সেইবোৰ বহুত আবেগিক আৰু এইবোৰৰ মূল্য কিনি পোৱা বস্তুৰ মূল্যতকৈ অধিক